যিহেতু কামৰূপ মহানগৰ জিলাত বিভিন্ন ধৰণৰ জাতি ধৰ্মৰ মানুহ একেলগে বাস কৰে বা বিভিন্ন ধৰণৰ ইয়াতে উৎসৱো পালন কৰে ত' ইয়াত কামৰূপ জিলাত ক'ব গ'লে প্ৰথমতে অসমীয়া হিচাপে বা হেৰি হিচাপে আমাৰ বিহুটো চবেই পালন কৰে গোটেই অসমতে বিহু চেলিব্ৰেট কৰে বিহু পালন কৰে আমাৰ বিহু তিনিটা আছে বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বহাগ বিহু বহাগ বিহুৰ টাইমত নতুন কাপোৰ গৰু বিহু আছে তাতে আৰু বিভিন্ন ধৰণৰ বহাগ বিহুটো চবতকৈ স্পেচিয়েল হয় ইয়াতে তাৰপিছত ধৰক মাঘ বিহু মাঘ বিহুত মানে খোৱা লোৱাৰ ওপৰত কৰা হয় বা পিঠাপনা বনাই মাঘ বিহুটো ধৰক জানুৱাৰীৰ জানুৱাৰী লাষ্টৰফালে পালন কৰা হয় কাতি বিহু আছে তেনেকৈ কাতি বিহুত তাৰপিছত ক'ব গ'লে ইয়াতে দুৰ্গা পূজা দুৰ্গা পূজা অক্টোবৰমান অক্টোবৰ মাহত হয় দুৰ্গা পূজাৰ টাইমত বিভিন্ন ধৰণৰ দেৱী মা দুৰ্গা মূৰ্তি বি বিভিন্ন ধৰণৰ মণ্ডপত দেখা পোৱা যায় গোটেই গুৱাহাটীতে বা গুৱাহাটী বা গোটেই অসমতে দুৰ্গা পূজাটো পালন কৰে এনেকৈ বাহিৰতো দুৰ্গা পূজাটো হয় পূজাত বিভিন্ন ধ ধৰণৰ লাইট তাৰপিছত দোকান পো দোকান দিয়ে মানুহে বহুত দোকান পোহৰ ঠিক তেনেকৈ আকৌ দেৱালী আছে দেৱালী দেৱালী টাইমতো বিভিন্ন ফট ফটকা ফুটাই লাইট লগাই ত' তেনেকুৱা এটা তাৰপিছত হলী হলী যিটো ৰঙৰ উৎসৱ বুলি কোৱা হয় ইয়াতে তাৰপিছত ঈদ ঈদটো সাধাৰণতে মুছলমান মুছলমান সমাজৰ মানুহে ঈদটো পালন কৰে ঈদত বিৰিয়ানি ধৰক বিৰিয়ানি পোলাও এইবোৰ মানে খোৱা হয় ঠিক তেনেকৈ খ্ৰীষ্টমাছটোও ইয়াতে বহুত ভালকৈ পালন কৰা হয় খ্ৰীষ্টমাছটো ডিচেম্বৰ মাহতে পালন কৰা হয় সেনেকৈ বিভিন্ন ধৰণৰ মানুহে মানুহ মানুহ যিহেতু আমি ইয়াতে থাকোঁ বিভিন্ন ধৰ্মৰ মানুহ থাকো ত' বিভিন্ন ধৰ্মৰ বিশেষকৈ মানে বেলেগ বেলেগ আমাৰ পৰ্ব আছে সেই পৰ্ববোৰ চবে পালন কৰোঁ আৰু চবে আমি মিলিজুলি পালন কৰোঁ ইয়াতে ইয়াৰ বাহিৰত ধৰক পোন্ধৰ আগষ্ট আছে স্বাধীনতা দিৱস ছাব্বিছ জানুৱাৰী গণৰাজ্য দিৱস বা এনেকুৱা ধৰণৰ অনুষ্ঠানো পালন কৰা হয় ইয়াতে বিভিন্ন ধৰণৰ আমাৰ যিহেতু অসম মানে উত্তৰ পূব ভাৰতত অসম অসমত জনজাতীয় উৎসৱ বহুত পালন কৰা হয় বিভিন্ন ধৰণৰ জনজাতি আছে যিহেতু ধৰক বাথৌ পূজা আলি আই লৃগাং মে ডাম মে ফি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পূজা ইয়াতে পালন কৰা হয়